হেল্ল' ৰাজ হোটেলৰ সুজয় হয় নে এটা অৰ্ডাৰ দিব লাগিছিলে কাইলৈ আমাৰ ঘৰত সৰুকৈ এটা অনুষ্ঠান আয়োজন কৰিছোঁ তালৈ প্ৰায় ত্ৰিছজনমান মানুহক নিমন্ত্ৰণ কৰিছোঁ তাৰ কাৰণে তোমালোকৰ হোটেলৰ পৰা পোলাও আৰু চিকেন লগতে মিঠাই ৰসগোল্লা আৰু কালাকান অৰ্ডাৰ দিবলৈ বিচাৰিছোঁ মই সেইখিনি তোমালোকে সময়মতে আমাক দিবহি লাগিব আৰু তাৰ কাৰণে তোমাক চল্লিছটামান পেকেটত মোৰ চিকেন লাগিব আৰু পোলাও লাগিব আৰু লগতে মিঠাই ৰসগোল্লা চল্লিছটা কালাকান চল্লিছটা আৰু সেই গোটেইখিনি কিনিবলৈ বিচৰাৰ কাৰণে বা অলপ তুমি মোক ৰেহাই দিব লাগিব ৰেহাই দিব পাৰিবা চাগে কাৰণ ইমানখিনি বস্তু একেলগে কিনিম অকণমান তাৰ পৰা ৰেহাই কৰি পেলাই মোক দামখিনি ধৰি দিবা আৰু এঘাৰ তাৰিখে আবেলি তিনি বজাত আমাৰ ঘৰত বস্তুখিনি দিলেই হ'ব